হেল্ল' অ'লা হেড অ'ফিচ মই চালিনী দেৱীয়ে কৈ আছিলোঁ একচুৱেলী আপোনালোকক এটা কমপ্লেইন দিবলে আছিল মানে মই গুৱাহাটীটু খাৰুপিতিয়া এটা ৰাইড বুক কৰিছিলোঁ এটা ট্ৰিপৰ বাবে আৰু ড্ৰাইভাৰজনৰ নাম্বাৰটো এপৰ পৰাই পালোঁ কথা হ'ল তাৰ লগত ত' ক'লে এক ঘণ্টাৰ ভিতৰত আহি পাব কিন্তু দুঘণ্টা হোৱাৰ পাছতো নাহিলে দুঘণ্টা পঞ্চল্লিছ মিনিট পিছত আহিলে আৰু মই চোৱা মতে গাড়ীৰ অৱস্থা বহুতেই বেয়া আছিল লগতে ছিট বেল্টো নাছিল ছিটৰ অৱস্থাও বহুত বেয়া আছিল লগতে ড্ৰাইভাৰজনকো মই ভাল নেদেখিলোঁ হেডলাইটবোৰো কাম নকৰে হৰ্ণ কাম নকৰা হ'ল ৰাস্তাত এক ঘণ্টা ৰখি থাকিলে টায়াৰ বোলে পামচাৰ হৈ গ'ল মানে কি ক'ম আৰু চবতকে বেয়া ৰাইড আছিল এইটো একদমেই সন্তুষ্ট হোৱা নাই এই ৰাইডটো লৈ অলপ চাব যিতি মানুহক ড্ৰাইভ কৰিব নিদিব এপত আশা কৰোঁ আপোনালোকে এই বিষয়টোক অলপ হ'লেও গুৰুত্ব দিব ধন্যবাদ অ'লা হেড অ'ফিচ